হয় মোক আমাৰ অফিচৰে চকীদাৰ জনে বহুত দিনৰ পৰা কৈ আছিলে তাক এটা এন্ড্ৰইড মোবাইল লাগে মোৰো বাজেটৰ খুব অলপ অভাৱ চলি আছিল বাবে তাক এটা মোবাইল কিনি দিলোঁ দিলোঁ যদিও সি সন্তুষ্ট নহ'ল কাৰণ মোবাইলটো মই অলপ কম দামতে পাই ছাইনিজ মোবাইল এটা কিনি দিছিলোঁ মোবাইটো লৈছে যদিও সি দুঘন্টা ভিডিঅ' চালে মোবাইটো অফ হৈ যায় ভিডিঅ'ৰ কোৱালিটি ভাল নাপায় বিভিন্ন ধৰণৰ সমস্যা ফোন কৰিলে সি নেটৱৰ্ক নাপায় মোৰ মোবাইলটো কিনি দি এতিয়া এনেকুৱা লাগিছে যেন মই অপৰাধহে কৰিলোঁ কিয়নো এইটো কাম কৰিলোঁ গতিকে আটাইতকৈ কম দামী আৰু সহজলভ্য় এই ছাইনিজ মোবাইলটো কিনি এবাৰ ভুল কৰিলোঁ গতিকে পৰৱৰ্তী সময়ত মই চিন্তা কৰিছোঁ তেওঁক এটা মই ভাল ব্ৰেন্ডেড কোম্পানী অলপ পইছা বেছিকে হ'লেও দি তেওঁক মোবাইলটো আনি দিম আৰু সেই মোবাইলটো ব্য়ৱহাৰ কৰি নিশ্চয় তেওঁ মোৰ নিছিনা সুখ অনুভৱ কৰিব পাৰিব মোৰ খুবেই বেয়া লাগিছে দুপইছা কমকৈ খৰছ কৰি মই এটা ব্য়ৱহাৰৰ অযোগ্য বস্তু কিনি সেই ল'ৰা জনক দিলোঁ